হেৰি আমি মানে ফুৰিব যোৱা কথা এটা আছিলে মানে আমি ধৰক শিৱসাগৰ যাম শিৱসাগৰ যাম যিহেতু আমি কাজিৰঙা এনেকৈ আপোনাৰ ৰাস্তাত ৰখি ৰখি আপুনি আমি চাই যাম মানে

হয় হয় শিৱসাগৰ ধৰক শিৱদ'ল জয়সাগৰ পুখুৰী এনেকে ঘূৰিম বুলি ভাবিছোঁ আমি আপোনাৰ তেজপুৰৰ পৰা যাম তেজপুৰ আপোনাৰ ঠেলামৰা হয় আপুনি আপুনি আমি বেছি নহয় দহজনমান যাম হয় হয় হয় হয় গোটেই গাড়ীখনেই ল'ব লাগিব মানে মানে ভাড়াটো কেনেকৈ কি আৰু আপোনাৰ মানে আপোনাৰ প্ৰাইভেচিটো লাগে ন' ওম সেইকাৰণে বিশ হাজাৰ ইমান বিশ হাজাৰ ইমান দিব নোৱাৰি দাদা তেও তেও আৰু বিশ হাজাৰটো বহুত বেছি হৈ যায় দিয়কচোন হয় কিমান কিমান কমাব পাৰিব কিমান সেইটো কওক দাদা নহ'ব ঊনৈছত ঊনৈছত একেবাৰে আমাৰ আমাৰো দিয়ক ভাবকচোন আমাৰ কথাটোও আপুনি আপুনি ওঠৰ কৰি দিয়ক হয় হয় ৰাস্তাটো আমি ৰখিম আপোনাৰ কাজিৰঙাখন চাম ধৰক তেনেকৈ তেনেহ'লে

ভাল হ'ব হয় হয়

হয় হয় ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে